মোৰ প্ৰিয় সাহিত্যিক হ'ল লক্ষ্মীনাথ বেজবৰুৱা মই ভাল পোৱাৰ মূল কাৰণ হ'ল তেখেতে অসমীয়া সাহিত্যলৈ যিখিনি অৱদান দি থৈ গৈছে বিশেষকৈ তেখেতৰ অকণি সকলৰ বাবে সাধু যিখিনি সাধু সেইখিনি আজিও মানে আমি ডাঙৰ হ'লেও আমি ভাল পাওঁ চাই শুনি মানে তেখেতৰ সেইখিনি খুব ভাল লাগে আৰু সেইখিনিৰ পৰা মানে বিশেষকৈ আমাৰ ল'ৰা ছোৱালীখিনিয়ে বিভিন্ন জ্ঞান আহৰণ কৰিবলৈ মানে সুবিধা হয় গতিকে তেখেতৰ যিখিনি মানে ৰস থকা গল্প সাধু সেইখিনি খুব সুন্দৰ ভাল লাগে

যিখিনি অৱদান দি থৈ গৈছে সেইখিনি মানে এটা ভাবিব নোৱাৰা অৱদান আৰু তেখেতৰ মৃত্যুটো মানে এটা অসমীয়া জাতি কাৰণে অপূৰণীয়